হেল্ল' অ দাদা কওক অ আপুনি নহয় নেকি আমাৰ ইয়াৰে

অ গাড়ী কালি মানে নাপাব কিন্তু আপুনি কোন তাৰিখমানে যাব

অ যাব কোন কোন যাব কেইজন যাব মানুহ

পিছফালে আঠজন যাব পাৰিব আগৰ ছাইদে দুজন দহজন তাত নহ'ব নেকি আপোনালোক কেইজন যাব মৰিগাঁৱৰ পৰাতো মৰিগাঁৱৰ পৰা আমাক ছয় হাজাৰ টকা লাগিবই তেতিয়ালৈকে ধৰি লওক আমাৰ তেলেই আমাৰ ওমনিটো গ'লে আমাৰ তেলটো বহুতে খায় আপোনাৰ আপুনি ধৰি লওক তাৰ সেইটো হিচাপত সেইটো লাগিবই দিয়ক মোক অলপ টাইমতো মই ৰখিবই লাগিব

তিনি হেজাৰ চাৰি হেজাৰ টকা ওলায় কিন্তু আপুনি মন্দিৰত যাম বুলি কৈছে মই আৰু আপোনাক যাম কিন্তু পাৰে পাৰে মই যাম পুৱাই মানে আপুনি পুৱাই মানে কেইটামানত যাব আপুনি আঠটামানত ঠিক আছে মই পুৱাই আপোনাৰ ঘৰত গাড়ীখন ধুবওতো লাগিব যিহেতু মন্দিৰত যাম মই আঠটামান বজাত একদম পদূলিত পাই যাম আপুনি এইটো নঙলা মুখত পদূলী এ পুখুৰী পাৰত নঙলাতে নঙলা মুখতে নহয় নেকি এই পুখুৰী পাৰৰ নঙলা মুখখনত নুসোমাওতে অ মই যাই লওঁ দিয়ক ভাড়াটো দিওঁতে কিবা এটা কম কৰি দিব আপুনি নিজে অলপ তাতকৈ ইমান কমততো নোৱাৰিম দুই এশ কমাই দিম মোৰ নামতে লগাই দিব মন্দিৰত মন্দিৰত যোৱাৰ কথাতো আপুনি

দে